কেঁচুৱাক সময়মতে ভেকচিন দিলে সিহঁতৰ স্বাস্থ্য ভালে থাকে আমি প্ৰতিটো ভেকচিনেই সিহঁতক দিব লাগে কাৰণ সিহঁতৰ বৃদ্ধি আৰু বিকাশত এই ভেকচিনবিলাকে সহায় কৰে সেয়া স্বাস্থ্যৰ বৃদ্ধিয়েই হওক বা মগজুৰ বৃদ্ধিয়েই হওক বিকাশ হওক সেই তেনেকুৱা বৃদ্ধি আৰু বিকাশৰ কাৰণে আমি ভেকচিন দিব লাগে শিশুক সময়মতে আমি শিশুৰ জন্মৰ ডেৰমাহত ভেকচিন দিওঁ ডেৰমাহৰ পাছত আকৌ তিনিমাহ তিনিমাহৰ পাছত নমাহ নমাহৰ পাছত আকৌ ডেৰবছৰ তাৰপাছত পাঁচ বছৰৰ মানে এই ভেকচিনেশ্যনৰ ব্যৱস্থাটো পোন্ধৰ বছৰ ষোল্ল বছৰলৈকে থাকে আৰু সেই ভেকচিনেশ্যনৰ যি ব্যৱস্থা চৰকাৰে কৰি দিছে এই ভেকচিন দিলে সিহঁতৰ স্বাস্থ্য সেইধৰণেই মানে বাঢ়ি যায় আৰু ভেকচিন নল'লে সিহঁতৰ যি অপকাৰ হ'ব সেই অপকাৰৰপৰা তাহাঁতি ৰক্ষা পৰে আৰু ভেকচিন লোৱাটো একদম প্ৰতিটো শিশুৰে ভেকচিন লোৱাটো বাধ্যতামূলক কাৰণ ভেকচিনে শিশুটোৰ দেহত যিখিনি ক্ৰিয়া কৰিব সেই ভেকচিন নল'লে সেই শিশুটো অলপ পৃথক হ'ব ভেকচিন লোৱা শিশুতকৈ সেইকাৰণে আমি প্ৰতিটো ভেকচিন সময়মতে শিশুক দিব লাগে আৰু সেই ভেকচিনৰপৰা বেমাৰ প্ৰতিৰোধ কৰিবপৰা ক্ষমতাও শিশুৰ বাঢ়ে সেইকাৰণে ভেকচিন দিয়াতো খুব জৰুৰী বুলি মই ভাবোঁ